মোৰ প্ৰিয় সাহিত্যিক কেইবাগৰাকী আছে তাৰ ভিতৰত মই এগৰাকীৰ নাম উল্লেখ কৈছোঁ তেখেত হ'ল বঙালী সাহিত্যৰ আশাপূৰ্ণা দেৱী আৰু তেওঁৰ জ্ঞানপীঠ পুৰস্কাৰ পোৱা কিতাপখন হ'ল উপন্যাসখন হ'ল প্ৰথম প্ৰতিশ্ৰুতি তেওঁলোকৰ পৰা কি শিকিলে বোলে সত্যপতি এনেকুৱা এটা চৰিত্ৰ যিটো চৰিত্ৰ মানুহক মানুহ হ'বলৈ শিকায় সৰুৰ পৰা ডাঙৰলৈকে এখন এজন মানুহ আৰু এখন সমাজৰ লগত তেওঁ কেনেদৰে জড়িত আৰু মানুহ হিচাপে কি কৰিব পাৰি সেয়া আচলতে সত্যপতিয়ে আমাক শিকাই থৈ গ'ল সত্যপতিৰ চৰিত্ৰটো আমোদজনক দিশটোৰ কথা ক'বলৈ গ'লে মোৰ এটা কথা মনত পৰিছে সেইটো হ'ল সত্যপতিয়ে বিয়া হোৱাৰ পাছত ল'ৰা দুটা ল'ৰা আৰু গিৰিকৰ সৈতে যেতিয়া মাকৰ ঘৰলৈ আহিছিল তেতিয়া সত্যৱতীয়ে পাহৰি গৈছিল সেই সময়ত নিজৰ বয়সটোৰ কথা সৰু বয়সত যেনেদৰে শাৰী দাঙি গছত উঠে সত্যৱতীয়ে দুটা ল'ৰাৰ মাক হৈ গছত উঠিবলৈ শাৰী কুঁচাই গছত উঠিবলৈ গৈছিল আৰু সেই কথাটো মনত পৰিলে মোৰ ইমান হাঁহি উঠে কাৰণ পুতেকহঁতে মাকক চিঞঁৰি চিঞঁৰি তললৈ নমাই আনিছিল